হেল্ল' ছাৰ ছাৰ আপুনি এইখন গুৱাহাটীৰ চানমাৰিত লাগিছেনে বাৰু আপোনাৰ ডেণ্টেল ক্লিনিক যে বৰদলৈ ডেণ্টেল ক্লিনিক হয় ন মই মানে মই মানে চাৰ নগাঁৱৰ পৰা কৈছিলোঁ আপোনাৰ মানে মোৰ দাঁত দাঁত এটা আপোনাৰ আলু এইটো চাইডে ওখহি গৈছে আপোনাৰ বহুত বিষ হৈছে আপোনাৰ দুদিন ভাল পাওঁ দুদিন বেয়া পাওঁ আকৌ ওখহি যায় কেতিয়াবা তেজ ওলায় গম পাইছোঁ চেক আপ কৰাব লাগিব এতিয়া আমি ছা ছাৰ কিমান সময়ত আমি মানে হেৰি কৰিব পাৰিম ইমান দূৰৰ পৰা যাম ছাৰ মই মই কেই নম্বৰ পেচেণ্ট বাৰু আপোনাৰ কাইলৈ দিনটোৰ কাৰণে মই কেই নম্বৰ পেচেণ্ট হ'ম মই এতিয়া ৰেজিষ্টাৰ কৰিলে আপোনাৰ কেইটা এঘাৰটামান বজাত চাব পাৰিমনে ছাৰক লগ পাম চাগৈ ঠিক আছে তেতিয়া হ'লে ছাৰ মই ৰাতিপুৱা সোনকালে যাম ৰাতিপুৱা ছাৰ মই সোনকালে যাম ন বজাত পোৱাকে ছাৰ মই অনলাইনেই কৰিম কাৰণ অফলাইন হ'লে কাইলৈ দেৰি হৈ যাব তাৰ আগত কোনোবাইতো অনলাইন কৰি দিব তেতিয়া মোৰ দেৰি হ'বগৈ

অলপ বিষাইছে ছাৰ এনেই কিবা মেডিচিন চেডিচিন ক'ব নেকি এনেই মানে আৰু কাইলৈৰ কাৰণে অলপ ভাল পাই থকাকৈ ছাৰ এতিয়া আমাৰ ইয়াততো গ গঞা জেগা নহয় ফাৰ্মেছী চাৰ্মেছী বহুত দূৰ ক'ত পাবনো হয় ঠিক আছে ছাৰ হ'ব কাইলৈ তেন্তে হ'লে যাম মই অনলাইন কৰি থম বাৰু মই কনফাৰ্ম হ'বলৈহে ফোন কৰিছিলোঁ